বিয়া খাবা নামতব মোক নামতব একে ঘৰৰ মানুহ চব কাম কৰি আছোঁ আমিয়ে আট্ৰিকা চাওঁ ৰ কেইজনমান চলি যদি আৰু হয় চবকেইটা মিলি আমি আলপিয়াকে বেলেগ এটা ছাৰ্ট এটা লৈ যাম দে

বমা চমা নিব লাগব স্কাই শ্বট দুটা তিনিটামান ল'লি হ'ল আৰু অঁ অঁ আৰু ড্ৰেছ কি ল'বি কি কি পিন্ধি যাবি ফৰ্মেল ড্ৰেছ মোৰো সেনেকুৱাই কিবা লং পেণ্ট ফৰ্মেল পেণ্ট এটা ছাৰ্টৰ লগত জেকেট আৰ কি লাগে হৈ যাব আৰ ফূৰ্তি কৰবা লাগে যাই কিনে পূৰা ডান্স কৰিম ইনজয় কৰিম বিন্দাছ অঁ হ'ব দে তেনেহ'লে ওলবি আৰ অঁ দে